হেল্ল' অঁ হয় আপুনি কোনে কৈছে অঁ কওকচোন বাইদেউ ঔষধ পাতি মানেতো এনেই ঔষধ পাতিতো তেনেকৈ বাৰু দিওঁ এতিয়া আপোনাৰ কে কিমান দিন হ'ল চুগাৰ হোৱা দুই তিনি বছৰ হ'ল নহ্ এতিয়া বৰ্তমান কি চুগাৰটো বাঢ়িছেনে আপোনাৰ কমিছে বাঢ়িছে অঁ অঁ আপুনি কি ইঞ্চুলিন ব্যৱহাৰ কৰে নেকি নাই কৰা নহ্ অঁ অঁ আপুনি এনেই ঔষধ ডক্টৰক দেখাই ঔষধ খাই আছে নাই খোৱা নহ্ অঁ অঁ অঁ তাৰমানে হেৰি কৰিব এইটো কি গাঁৱলীয়া ঔষধ বুলি ক'বলৈ গ'লে তাৰমানে আপুনি আলু একদম নাখাব আলুটো মানে অঁ আলু আলু মানে মাটিৰ তলত হোৱা বস্তু মানে বিশেষকৈ নাখাবই আপুনি দেই নাখাবই মানে আৰু তিতা কেৰেলাটো পাৰিলে অকণমান খাব অকমান নহয় আৰু তিতা কেৰেলাটো জুচ বনাই যদি খাব পাৰে তেনেকুৱাটোও খাব মিঠাটো কম খাব অঁ মিঠা কম খাব মানে একেবাৰে কম খালে কেতিয়াবাতো একেবাৰে কম হৈ যায় বাৰু অঁ আপোনাৰ গা চাবোৰ বিষ হয় নহ্ অঁ আপুনি মিঠাটো একদম মানে যদি আপুনি খাই আছে চুগাৰ ফ্ৰী বিস্কুট খাব পাৰে চুগাৰ ফ্ৰী চুগাৰ ফ্ৰী চেনিটো পায় সেইটো খাব পাৰে যদি খাবলৈ আপোনাৰ নাখালে নহয় দেই তাৰপিছত অঁ আপুনি মানে আৰু বহুত বস্তু বাছিব লগা হ'ব পাৰে অঁ তিতা কেৰেলাটো খাবই খালি তিতা বস্তু খাব আৰু চেনিটো কম খাব বিচ অঁ অঁ আৰু খোৱাটো মানে আপুনি ৰুটি খাব পাৰিলে হা অকণমান খোজকাঢ়িব আৰু ৰুটি খাব ৰুটিটো মানে শুকান ৰুটিটো শুকান শুকানকৈ খাব আৰু ৰিফাইন তেলটো নাখাব আপুনি এনেকুৱা প্ৰটিনজাতীয় খাদ্যবিলাক নাখাবই ঘিঁউ গাই ঘিঁউ বাটাৰ এইবিলাক বস্তু নাখাব মানে নৰ্মেল আৰু পাৰিলে উহোৱা চাউলটো খাব তেনেকৈ আৰৈ চাউলটোত মানে হেৰিটো বেছি থাকে নহ্ ডাই চুগাৰটো বেছি থাকে বুলি কয় অকণমান আপুনি উহোৱা অঁ চচপেনত বনাই কিনে খাব কুকাৰত মানে প্ৰায় নবনাবই কাৰণ কুকাৰত মানে ভাতটো পানীটো বাহিৰ হৈ নাযায় নহ্ তেনেকুৱা আৰু আপুনি ঘৰুৱা যতন ল'ব যদি অধিক হয় আপুনি এবাৰ আহি যাব মোৰ চেম্বাৰলৈ ঘৰলৈ ঘৰলৈ বুলি কৈছোঁ আৰু মোৰ ঘৰলৈ আহিব ঘৰলৈ আহি মেলি আপোনাক এবাৰ মই ভালকৈ হেৰি কৰিম তাৰপিছতহে মই মানে আপোনাক বেলেগ এটা ঔষধ দিম আপুনি এইটো ঔষধ যদি খাই এইবিলাক কৰি ভাল নাপায় তেতিয়াহে আপুনি আহিব দেই যদি ভাল পায় আপুনি নাহিলেও হ'ব আপুনি ফোন এটা কৰিবচোন আপুনি মানে মোৰ হেৰিটো কৰি কেনেকুৱা পালে

অঁ হ'ব হ'ব হ'ব অঁ একো নাই একো নাই আপুনি আহিব আৰু ফোন কৰি ল'ব কাৰণ মই থাকোৱেই বাৰু তথাপিতো আপুনি ফোন কৰি ল'ব আহিব হা অঁ অঁ ঠিক আছে হ'ব হ'ব